একচল্লিছ হাজাৰ দুশ বাইছ পঞ্চল্লিছ হাজাৰ এশ এঘাৰ ঊনপঞ্চাছ হাজাৰ দুশ পঞ্চাছ পঁচাশী হাজাৰ নশ নিৰান্নব্বৈ পঁচান্নব্বৈ হাজাৰ পাঁচশ পঁচপন্ন